অসমত জনস্বাস্থ্যৰ সমস্যা বা জৰুৰীকালীন অৱস্থাৰ মানে সমাধানৰ বাবে বিভিন্ন ধৰণৰ আইন আছে আৰু এই আইনবোৰ খুবেই প্ৰয়োজনীয় বিশেষকৈ ধৰক জনস্বাস্থ্যৰ সমস্যাৰ লগত বিভিন্ন ধৰণৰ বৰ্তমান আইন আমি প্ৰণয়ন হোৱা দেখা পাইছোঁ বিশেষকৈ স্বাস্থ্যৰ আইন কোৱাৰাইণ্টাইন টীকাকৰণ জনস্বাস্থ্য সেৱা বা ঠিক তেনেদৰে আমি ক'ব পাৰোঁ মৃত্যুঞ্জয় সেৱা ৰোগীৰ কাৰণে আৰু ওৱান জিৰ' এইট তেনেদৰে তাৰোপৰি আৰু এখন বিশেষ ৰোগীসকলৰ সুবিধাৰ্থে প্ৰণয়ন কৰা আমি সকলোৱে অৱগতই এই আইনখনৰ বিষয়ে আয়ুষ্মান ভাৰত অভিযান এই আইনখনে ৰোগীসকলক যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে বিশেষকৈ এগৰাকী ব্যক্তি যেতিয়া এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত বা তাত তেওঁলোকে বিভিন্ন ধৰণৰ ৰোগত ভৰ্তি হ'বলগীয়া হয় তেনেস্থলত তেতিয়া সেই ৰোগীজনে এক আৰ্থিকভাৱে কিছু সকাহ পায় এই আয়ুষ্মান ভাৰত অভিযানৰ জৰিয়তে বিশেষকৈ পাঁচলাখ টকালৈ তেওঁলোকে বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰে গতিকে অসমত মোৰ মতে জনস্বাস্থ্যৰ সমস্যা বা জৰুৰীকালীন অৱস্থাৰ সমাধানৰ বাবে এনেধৰণৰ আইন খুব প্ৰয়োজন কাৰণ এই আইনসমূহে জনসাধাৰণক বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে ৰোগসমূহ নিৰাময় বা ৰোগসমূহৰপৰা মুক্ত কৰিবলৈ হ'লে সহায় কৰে